আমি ঘৰতে বনাই পেষ্ত বনাই আমি মুখত বা চুলিত আমি ব্যৱহাৰ কৰোঁ ডাঙৰেও কৰোঁ সৰুৱেও কৰোঁ বা এলোবেৰা লওঁ চাউলৰ গুড়ি লওঁ বেচন লওঁ তেনেকৈ আৰু ঘৰতে বনাই মানে কেতিয়াবা মুখত ক'লা চিন পৰিলে বা গুটি ওলালে আমি তেনেকৈ ব্যৱহাৰ কৰোঁ চুলি সৰিলেও আমি বা জেতুকা পিছোঁ এল'ভিয়া সানো তেনেকৈ আমি দুই তিনি বছৰ গেলাই থৈ আমি আমলখি লগাওঁ আমলখিও আমাৰ কাৰণে বহুত মানে ভাল আৰু দুই তিনি বছৰ গেলাই থৈ দিওঁ আমলখি হ'লেও আমি প্ৰায় যত মানে ঘৰত জেতুকা থাকে এল'বিয়া থাকে আমি এল'বেৰাও সানো জেতুকাও সানো তেনেকৈ আমি নিজেও ডাঙৰেও সানো আকৌ ল'ৰা ছোৱালীকো আমি জেতুকা সানি দিওঁ চুলিত আমলখি সানি দিওঁ এল'বিয়াও সানো গালতো আমি এল'বিয়া সানিলে ভাল বুলি কোৱাত আমি এল'বিয়াও সানো কেঁচা হালধিও সানো কেতিয়াবা কেতিয়াবা আমি আকৌ কেতিয়াবা আমি আকৌ এনেকৈ নিজেও লগাবৰ কাৰণেও আকৌ ব্যৱহাৰ কৰোঁ হালধি কেঁচা হালধি আমাৰ কাৰণে বহুত ভাল ক'ৰবাত কেতিয়াবা দুখ পালেও আমি কেঁচা হালধি মানে টানকৈ বিষালেও আমি কেঁচা হালধি বান্ধোঁ নিজেও বান্ধোঁ আকৌ ল'ৰা ছোৱালীয়ে দুখ পালেও বা কোনোবাই এনেকৈ ঘৰৰ মানুহ দুখ পালেও আমি কেঁচা হালধি বান্ধি দিলে মানে বিষটো টানে বুলি কোৱাত আমি কেঁচা হালধি বান্ধো তেনেকৈ আমি আৰু গৰম কেতিয়াবা জুয়ে পোৰা বা ভাপে ভাপ পোৰা তেনেকৈ হ'লেও আমি এল'বীয়া সানো বা কেঁচা আলধি সানো তেনেকৈ মুখত আকৌ আমি কেতিয়াবা কেঁচা গাখীৰো সানিব পাৰোঁ আমি হেৰি পেষ্ট বনায় বা চাউলৰ গুড়ি বা তেনেকৈ ময়দা অঁ কি বেচন চেচন লৈ আমি তেনেকৈ এল'বিয়া তেনেকৈয়ে আমি ছালখনত নিজৰ কাৰণে সানি মেলি ল'ব লাগে